আমাৰ স্থানীয় ভাষাৰ ইউটিউব চেনেলৰ ইউটিউবাৰ বুলি ক'বলৈ গ'লে ডিম্পু বৰুৱা সকলোৱে চিনি পায়ে গোটেই অসমতে নহয় গোটেই ভাৰততো চিনি পায় বা তাৰে বাহিৰৰ কিছুমান দেশতো য'ত ভাৰতীয় আছে বা অসমীয়া আছে তেওঁলোকৰ মাজতো বিখ্যাত ডিম্পু বৰুৱা তেওঁ প্ৰথমৰ পৰাই অসমীয়া ভাষাত যোনটো নলবাৰী নলবাৰীৰ ভাষা সেইটোক লৈ আগুৱাই গৈছে প্ৰথমতে তেওঁ বহুত ক্ৰিটিচিজম বা বহুত তেনেকৈ ঠাট্টা মস্কৰাৰ বলি হৈছিলে কিন্তু তাৰ পাছত তেওঁ সাৰ মনা নাই আৰু তেওঁ নিজৰ সেই ভা নলবাৰী ভাষাটোকে তেওঁৰ এটা মানে শক্তি হিচাপে তুলি লৈ ধৰি আগলৈ গৈছে আৰু বহুত উন্নতি কৰিছে তেওঁ তেওঁৰ ব্ল'গবোৰ চাই খুবেই ভাল লাগে তাত বহুত জ্ঞানৰ জ্ঞান লাভ কৰা যায় বহুত জেগাৰ বিষয়ে বহুত ইলেক্ট্ৰনিকচৰ ডিভাইছেছবোৰৰ বিষয়েও জ্ঞান পোৱা যায় বা তেওঁ বহুত বিভিন্ন ধৰণৰ মানুহ জেগা এইবোৰৰ বিষয়েও বহুত মানে জ্ঞানমূলক ভিডিঅ'সমূহ প্ৰস্তুত কৰে আমাৰ মাজত তেওঁৰ ইউটিউবটো চাই খুবেই ভাল লাগে আৰু তেওঁ যিহেতু হয়ো নলবাৰীৰে ল'ৰা তেওঁ জন্মগ্ৰহণ কৰিছে নলবাৰীতে তেওঁ সেই ভাষাটোকে তেওঁৰ মানে শক্তি আৰু তেওঁৰ গৌৰৱ বুলি সেই ভাষাটোৱেই উচ্চ স্তৰলৈ নিব চেষ্টা কৰি গৈছে বা বহুত উন্নতিও লাভ কৰিছে এতিয়া তেওঁক বহুত শিক্ষানুষ্ঠান হওঁক বা বা পলিটিকেল পাৰ্পাজতে হওঁক বা যিকোনো ধৰণৰ এনেকৈ অনুষ্ঠানসমূহত তেওঁক মাতে বা সম্বৰ্ধনা জনায় তেওঁ এনেকৈ বহুত উন্নতিৰ পথেৰে আগুৱাই যোৱা দেখা গৈছে বা আগলৈও যায় থাকিব বুলি আমি আশা ৰাখিলো আৰু টিভি চেনেলৰ কথা ক'ব গ'লে ৰজত শৰ্মাৰ এটা আছে আপ কী আদালত বুলি য'ত পলিটিকেল লিডাৰ আমাৰ লিডাৰসমূহৰ ইন্টাৰভিউ লোৱা হয় তাত খুবেই ভাল লাগে আমাৰ যোনবোৰ নেতা নেতা আছে তেওঁলোকৰ মানে মনৰ কথাবোৰ জানিব পাৰি বা তেওঁলোকক কিছু প্ৰশ্ন কৰা হয় সেই প্ৰশ্নসমূহৰ মানে তেওঁলোকে উত্তৰ দি দিয়ে তো সেনেকুৱা সেনেকুৱা কিছুমান অনুষ্ঠান চাই খুবেই ভাল লাগে মোৰ